আমাৰ গাঁৱত মাছ ধৰিবলৈ হ'লে লাচৰা জুলুকি এই জাকৈ এইবিলাক মাৰে কিন্তু বাহিৰত যেতিয়া নদীত মাছ মাৰিবলগা হয় তেন্তে এই জালা লাচৰাৰে নহ'ব তেতিয়া নাও ফেৰী আৰু আপোনাৰ কি বুলি কয় এইটো এই ভৰিৰে মাৰা কি এইটো এখন নাৱেই কয় ফেৰী বুলি কয় এই ফেৰীটো মাছ মৰা মই গৈছোঁ দেখিছোঁও মই আৰু মই নিজেই মাৰিছোঁ ফেৰীত মাছ পছৰিয়াত বা গোৱালপাৰাতো দেখিছোঁ তাত মানে জালেৰে মাছ মাৰিব নোৱাৰে তাত অথৰেদি মাছ মাৰিব লাগিব তাত জাহাজত মাছ মাৰে এইবিলাক মই নিজে চাই আহিছোঁ তাত মাছ কিনিবলৈ গ'লে এনেই কিন্তু মাছ তাত নাপাব লাখ টাকা দিলেও মাছ নাপাব তাতে ডাকি ল'ব লাগিব ডাকি লোৱাৰ পাছতহে আপুনি মাছ পাব কিমান টকাত হয় সেইটো গেৰাণ্টি নাই মাছ লৈ দাম তাৰ পৰা আৰু ব্ৰহ্মপুত্ৰৰ যি মাছ উঠে সেইটোতো নাপায়েই ইয়াতে কি কিছুমান চব বাহিৰত ছাপ্লাই যায় এইবিলাক মাছ তাৰ পৰা গাঁৱত মাছ ৰুলে হ'লে এই পুখুৰীত জালেৰে মাছ মাৰিব লাগিব তেতিয়াহে পাব তাত আৰু নদীত মাছ মাৰিবলৈ এইটো নাও ব্যৱহাৰ হয় সৰু নদীত নাও ব্যৱহাৰ হয় বা ভেল ব্যৱহাৰ হয় সেইয়াই আৰু